প্ৰিন্ট মিডিয়া যেনে বাতৰি কাকত আলোচনী ইত্যাদিবোৰ আৰু এ পি মিডিয়া চেনেল চচিয়েল মিডিয়াৰ বহুতো পাৰ্থক্য আছে সেইবোৰৰ ভিতৰত হ'লে প্ৰিন্ট মিডিয়াত ভাল শব্দবোৰ ফটো নতুবা আমি লিখা আকাৰে পাওঁ কেতিয়াবা সেইবোৰ ফেক ফটোও হ'ব পাৰে আৰু লিখাৰ সলনিবোৰো তেওঁলোকে নিজৰ মতে লিখিব পাৰে আৰু সেইবোৰৰ ওপৰত সম্পূৰ্ণৰূপে বিশ্বাসযোগ্য নোহোৱাও হৈ যায় কিন্তু চচিয়েল মিডিয়াত সম্পূৰ্ণবোৰ ভিডিঅ' আকাৰে পোৱা যায় ভিডিঅ' আকাৰে পোৱা যায় আৰু তথ্যবোৰ যোনটো সত্য কোনো এটা ঘটনা যিবোৰ সত্য সেইবোৰ সম্পূৰ্ণ কথা আৰু ভিডিঅ আকাৰে আমি পোৱা যায় এইদৰে এই দুটাৰ মাজত পাৰ্থক্য আৰু বিশেষকৈ ক'বলৈ গ'লে মই চচিয়েল মিডিয়া এ ভি মিডিয়া চেনেল সেইবোৰৰ ওপৰত বেছি বিশ্বাস কৰোঁ